এভাকাডো কি এইটো বাৰু আমাৰ ইয়াত নাপায় নহয় এভাকাডো আপোনাক অঁ হয় নেকি বুজি পাইছোঁ মানে আমাৰ ইয়াত অসমত ইমানকৈ পোৱা নাযায় এভাকাডো আপোনাক কিমানমান লাগিছিলে বাৰু অঁ বহুত দাম পৰিব নহয় এভাকাডো দাম মানে এপিছতে বহুত আৰু মানে কেইপিছমান লাগিব আৰু এইটো মানে মই অৰ্ডাৰহে কৰিব পাৰিম মানে এতিয়া আপুনি এতিয়া আজি বিচৰা লগে লগে আজি নাপাব মানে এসপ্তাহতকৈ বেছি লাগি যাব নহয় আপুনি অৰ্ডাৰটো দিয়ক মানে আপুনি কিমানটা কেইটা লাগে তেতিয়াহে মই মানে হেৰি অৰ্ডাৰটো তেনেকৈ মানে পঠিয়াই দিব পাৰিম তাৰপিছত আপোনাক এক সপ্তাহটো লাগিয়ে যাব ন এসপ্তাহ পিছত লৈ আহিব পাৰিম অঁ হ'ব বাৰু ঠিক আছে হ'ব ৰাখিছোঁ